মোৰ এটা তাৰমানে বহুত আশা আছিল এই আশাটো এই যি হাই ছেকেণ্ডাৰী পাছ কৰা আশাটো কিমান কষ্ট কৰি পঢ়িছিল দেউতাকো মাৰা গ'ল সেই বছৰতে ভাবি আছিলো কি হ'ব কি কেনেকৈ পঢ়িব কি পঢ়িব যিয়ে নহওক সময়ত সি এটা ইমান ভাল ৰিজাল্ট এটা কৰিছে এয়ে ভাল লাগিছে আৰু এটা খুব আশা মনৰ আশা এটা মানে সদায় দূৰ হৈ গ'ল যেনেকৈ নহওক তাই যে ইমান ভাল এটা ৰিজাল্ট কৰিছে মই সপোনতো ভবা নাছিলো সকলে কৈছিল ভাল সেইটো মই ভবা নাছিলো যে ইমান ভাল ৰিজাল্ট এটা হ'ব বা ষ্টাৰ পাব এনে ফাৰ্ষ্ট ডিভিজন পাব বুলি ভাৱিছিলোঁ কিন্তু তিনিখন লেটাৰ পাব বুলি সপানতো ভবা নাছিলো যিয়ে নহওক সময়ত যে ইমান এটা ভাল ভগৱানে মোক চকু মেলি চাইছে সেইবাবে মই বহুত বহুত ধন্যবাদ আৰু মনত এটা বহুত মানে এটা স্মৰণীয় দিন এটা হৈ গ'ল ভগৱানে দিছে